হয় হয় কোৱা কোনে ক'লে

হয় হয় কোৱা অঁ পলুটো মেছিয়ৰ হোৱা নাই নেকি গছ গছতে আছেনে নে কিহত একচুৱেলি পলুটো কিয় হয় খুব চাফ চিকুণকৈ ৰাখিব লাগে তাতে অলপ লেতেৰা পেতেৰা হৈ আছে নেকি মানে পলুটোৰ ওচৰে পাজৰে সেইবিলাক পাত চাতবিলাক সেইবিলাক লেতেৰা হৈ আছে নেকি অঁ একচুৱেলি পলুটো মানে কি হয় ত' সেইটো খুব চাফ চিকুণকৈ ৰাখিব লাগে ত' যদি চাফ চিকুণকৈ ৰখা নহয় তাৰ মানে পলুটোত দুটা বেমাৰ আছে সেই বেমাৰটো হয় মানে দুটা গেছাৰী ফ্ৰেচাৰী বুলি কয় তেনেকুৱা ধৰণৰ হয় আপুনি এটা কাম কৰিব এই পলুটো চাফ চিকুণকৈ ৰাখিব আৰু ৰাখিবলৈ হ'লে ফৰ্মেদিন বুলি এটা ডিছইনফেক্ট আছে সেইটো দি চাফা কৰিব চাফা কৰিলেই আৰু খোৱা বোৱা পাতটো অলপ ভালকৈ হেৰি কৰি চাফ চিকুণ কৰি ধুই মেলি দিব তেতিয়া অলপ ঠিক হৈ যাব সোনকালে আৰু লাহে লাহে লাহে লাহে ভাল হ'ব কিন্তু সোনকালে নহয় এক ডেৰ মাহত লাগিব টাইমিংটো চাফ চিকুনকৈ ৰাখিলে হ'ব এক ডেৰমান লাগিব কিন্তু চাফা কৰি ৰাখিব লাগিব চাফা কৰি ৰাখিলে ঠিক হৈ যাব অঁ ঠিক আছে ঠিক আছে অ'কে